মোৰ স্থানীয় ভাষাত ইউটিউব চেনেল অনুষ্ঠান চাব লগা নাই অন্য ভাষাত আছে অসমীয়াত অসমীয়াত মোৰ আছে চাব লগা মধুস্মিতা শৰ্মা আৰু বিকি চেত্ৰী আছে মধুস্মিতা বাক মই ভাল পাওঁ চাই তাৰে তাই বহুত মানে ধুনীয়া ধুনীয়া ব্লগ কৰে বহুত হাঁহি তামাচা এণ্টাৰটেইন কৰে বহুত মানে তাইক ভাল লাগে আৰু তাইৰ ব্লগ মানে চাই বহুত ভাল পাওঁ আৰু মই চাওঁ বিকি চেত্ৰী বিকি চেত্ৰীকো ভাল পাওঁ বিকি চেত্ৰীক ভাল পাওঁ কাৰণ কাৰণ বহুত মানে সেই ভাল আৰু ভাল লাগে ধুনীয়াও হয় আৰু মানে বহুত মানুহটো ভাল আৰু সি ৰাইডাৰ হয় ৰাইডাৰ কৰে বহুত জাগাত ঘূৰে ফুৰে ইয়াৰ ব্লগবোৰ বহুত চাই পাওঁ আৰু ডিম্পু ডিম্পু দাদাকো চাওঁ ডিম্পুটোতো জানেই চব ডিম্পু দাদাক মই চাওঁ সেয়াকো ভাল লাগে সিও বহুত এণ্টাৰটেইন হয় বহুত ভাল পাওঁ মনোজ দাক আৰু মই অসম আৰু মই চাওঁ হিন্দীত চাওঁ মই নাৰ্ছিং কৰি আছোঁ ছ' মই নাৰ্ছৰ বিষয়ে মানে সেই ব্লগ চাওঁ আৰু কেনেকুৱা কি কোৱা নাৰ্ছৰ বিষয়ে কেনে এইবোৰ মানে বেজি চেলাইনৰ বিষয়ে মোৰ চাব্জেকৰ মোৰ কিতাপৰ বিষয়ে মানে চাওঁ কুৱেশ্যন পেপাৰ চাওঁ এইবোৰ তাৰে মই ব্লগ চাওঁ সেইবোৰ ভাল লাগে চাই আৰু হিন্দীত সেয়েই চাওঁ আৰু মই হিন্দীত বেলেগ ব্লগ নাচাওঁ বাচ্ মোৰ যি মই পঢ়া ক্ষেত্ৰত নাৰ্ছিঙৰ বিষয়ে চাওঁ আৰু আৰু মই অসমীয়াতো সেইবোৰ চাওঁ মধুস্মিতা শৰ্মা বিকি আৰু বহুত আছে তেনেকুৱা মোৰ ভাল লগা চাব লগা ইউটিউবত তেনেকুৱা কিছুমান নাম মনত নাই আৰু মানে চাওঁ যাক মই ভাল লাগে এনেকুৱা চাওঁ ইউটিউবত এইটো কথা ক'ম কিন্তু মোৰ নিজা নাই নাই মোৰ ইউটিউব চেনেল আৰু তেনেকুৱা টিভিটো নাই চাব লগা চব মোবাইলতে চাওঁ মোবাইলত ইউটিউব সবৰে ভাল লাগে কিন্তু কিছুমান পাৰ্ছনেল ভাল লাগে আৰু এই মধুস্মিতা বিকী আৰু তাৰপছত আৰু আৰু এটা চাওঁ হিন্দীত চাওঁ অনুৰাগ অনুৰাগক মানে সিও ৰাইডাৰ হয় মই মই ৰাইডাৰটো বহুত ভাল পাওঁ মানে বাইকৰ চাই বিষয়ে চাওঁ মই তাহাৰো ভাল লাগে আৰু তেনেকৈ মই চাই আৰু ভাল পাওঁ আৰু